অঁ আমি মানে যাম ভাবিছিলোঁ আপুনি আপোনাৰ আপুনি মানে আপোনাৰপৰা অলপ সহায় বিচাৰিছিলোঁ আপুনি থকা গতিকে থকা খোৱা যদি সহায়টো কৰি দিয়ে অলপ

অঁ অঁ মোৰ লগত বাৰু আৰু দুজনী বা তিনিগৰাকী যাব গতিকে আমাৰ গোটেইকেইজনী আৰু সুবিধাটো কৰি দিব

আমি পঁচিছ তাৰিখ মানে যাম হয় হয় হয় ঠিক অছে বাৰু দিয়ক তেতিয়া